মই সাধাৰণতে জন্তু বজাৰৰ পৰা ক্ৰয় কৰোঁ নাইবা আমাৰ ঘৰৰ কাষৰে যদি কোনোবা জন্তু বিক্ৰী কৰিবলৈ বিচাৰে তাৰ পৰাই ক্ৰয় কৰোঁ মোৰ ঘৰত জন্তু গৰু আছে আৰু আছে গৰু আৰু ম'হ আছে আৰু সেইবোৰৰ মূল্য মই ভবা নাই যে সেইবোৰ এতিয়া বিক্ৰী কৰিম বুলি সেইবোৰৰ মূল্য পঞ্চাছ হাজাৰতকৈ অধিক হ'ব আৰু মই গৰু আৰু ম'হৰ পৰা বৰ্তমান মাহত পঞ্চাছ হাজাৰকৈ উপাৰ্জন কৰি আছোঁ